হেল্ল' দাদা অঁ ঘৰ পালেগৈ মোক থৈ অঁ কি কৰি আছে চাহ তাহ খোৱা হ'ল অঁ অঁ নাই নাই ভাল লাগিলে ভাল লাগিলে আপুনি ইমান ধুনীয়া সময়ত মোক আহি পেলাই ইয়াত পোৱাই দিলেহি তাৰ বাবে অশেষ ধন্যবাদ আৰু দেই নাই নাই আপোনাৰ কথা ছোৱালীজনিয়েও কৈ আছে মানে ইমান ভাল লাগিলে দাদাটোক ইমান ভাল লাগিলে কথা বতাই খুব ধুনীয়াকৈ ধেমেলীয়া হেৰিয়ত কৈছে মানে তাই ভাল পাইছে আপোনাক অঁ আহিব এদিন আমাৰ এইফালে সোমাই যাব আমাৰ ঘৰতো আজিতো সময় নহ'লেও অঁ অঁ নাই নাই আপোনাক ধন্যবাদ দিবলৈয়ে ফোন কৰা হৈছে অশেষ অশেষ ধন্যবাদ দেই ঠিক আছে ঠিক আছে দিয়ক হ'ব